যেনেকুৱা ধৰক ক'ব গ'লে বিয়া বিয়াত আপোনাৰ কি বোলে প্ৰথম আপোনাৰ ধৰক ছোৱালী চাবলৈ আহে সেই দৰা ঘৰৰ বা ল'ৰাই চাব আহে তাৰপিছত সিহঁতৰ ঘৰৰ মানুহ চাব আহে তাৰপিছত আপোনাৰ ডেট বাৰ এইবিলাক চায় তাৰপিছত এইবিলাক চোৱা চিতা কৰে তাৰপিছত আপোনাৰ মেইন মানুহজন হ'ল ব্ৰাহ্মণ ব্ৰাহ্মণ থাকিবই লাগিব বিয়া এখনত

সেইবিলাক আপোনাৰ চববিলাক দিন বাৰ এইবিলাক চাই চিটি তাৰপিছত ঘৰখন চাই ঘৰখন কেনেকুৱা এইবিলাক চাই চিটি এইবিলাক আৰু চাই থাকে চববিলাক চায় তাৰপিছত তাৰপিছত এনেকৈ বিয়া ঠিক হৈ যায় আপোনাৰ যেতিয়া ধৰক জোৰোণ জোৰোণ ধৰক আমাৰ গাঁৱৰ ফালে কয় তেলৰ ভাৰ তেলৰ ভাৰ বুলি কয় আৰু গুৱাহাটীত বা বাহিৰতবিলাক কয় জোৰোণ এনেকুৱা আৰু অঁ অঁ তেলৰ ভাৰ তাৰপিছত তেলৰ ভাৰ দিব আহে তেলৰ ভাৰত ধৰক নিয়ম কিন্তু সিদিনাখন সেই নাহে দৰা নাহে আমাৰ ঘৰৰ মানুহবিলাক ধৰক কি বুলি ছোৱালীক কাপোৰ দিয়ে আঙুঠি পিন্ধায় এনেকুৱা নিয়ম কৰে আৰু বস্তু আহে তাৰপিছত সিহঁতক কি কৰিব লাগে খোৱাব লাগে ভালদৰে আদৰ কৰিব লাগে এনেকৈ কৰি থাকিব লাগে তাৰপিছত তেলৰ ভাৰ যোৱাৰ পিছত চববিলাক গ'ল তাৰ নেক্সট দিনাখন বিয়া বিয়াত ধৰক বিয়াখন ধৰক বহুত আৰু আপোনাৰ মাছৰপৰা মাংসৰপৰা তাৰপিছত ৰান্ধনীৰপৰা কৰ্মচাৰীৰপৰা চব ঘৰৰ মানুহবিলাক উপস্থিত হয় যিমান আলহীবিলাক চব উপস্থিত হয় তাৰপিছত আপোনাৰ চববিলাক হয় এতিয়া ৰাইজ এখন থাকে ৰাইজৰ মানুহবিলাকক মাতে খাবলৈ বিয়া খাবলৈ তাত দুপৰীয়া ভাত খুৱায় ৰাইজৰ মানুহবিলাক আলহীবিলাক চববিলাক ভাত খায় তাৰপিছত ৰাতি হ'ল ৰাতি হ'ল আহি পায় দৰা ঘৰৰ মানুহ আহি পায় দৰা ঘৰৰ মানুহ আহি পিনি আপোনাৰ ৰাস্তাৰ সন্মুখৰ কলৰ তলত তাতে নিয়ম কিছুমান কৰে নিয়ম চিয়ম কৰি এইবিলাক ভিতৰত সোমাই দৰা আহে কিবা আহে তাৰপাছত বামুণৰ লগত বামুণৰ নিয়মবিলাকতো কৰিবই লাগে তাৰপিছত বহে তাৰপিছত নিয়মবিলাক কৰি থাকে কৰি চবেই এইবিলাক কৰিয়ে থাকে আৰু তাৰপিছত বামুণৰ লগত দৰাজনে বহি বহি কিবাকিবি মন্ত্ৰ কয় মন্ত্ৰ মাৰি কৈ থাকে তাৰপিছত ছোৱালী আনিব টাইম হ'ল ছোৱালী আহে ছোৱালীক কি বুলি মামাকে হেৰিত লৈ আহে কোলাত লৈ আহে দাঙি আনিব লাগে দাঙি আনিব লাগে তাৰপিছত কইনাক বহাই দিয়ে দৰাৰ লগত একেলগে তাৰপিছত আপোনাৰ দৰাৰ কাপোৰ তাইৰ কাপোৰ একেলগে বান্ধি দিয়ে বান্ধি তাৰপিছত সিখন হাত সিখন হাত দি দিয়ে দৰা আৰু কইনাক হাতত দি দিয়ে নিয়ম থাকে নিয়মবিলাক কৰি যায় বামুণে তাৰপিছত হোম পোৰে তাৰপিছত আখে তোলে ভাগিনে আখে তুলিব লাগে আখে তুলে বহুত নিয়ম থাকে তাৰপিছত এইবিলাক হৈ যায় চববিলাক হৈয়ে যায় হৈ যোৱাৰ পিছত আহি যায় আৰু তাত বিয়া হৈ যায় তাৰপাছত ঘৰ ভিতৰত লৈ যায় দৰা কইনাত তাৰপাছত নিয়ম কৰে চাউলৰ ভিতৰত আঙুঠি দিয়ে কিবা দিয়ে বা কোনোবাই গাখীৰত আঙুঠি লুকাই থয় এনেকৈ আৰু দৰাৰ কি বুলি কয় জতা লুকাই থয় কইনাৰ ভন্টিবিলাকে তাত নিয়মবিলাক কৰে আৰু কোনোবা ডাঙৰ মানুহক সেৱা কৰে সেৱা জনায় তাৰপিছত বিদায় হয় কইনাৰ বিদায় হোৱাৰ সময়ত অলপ বেয়া লাগে এখন ঘৰৰপৰা আন এখন ঘৰলৈ যাব তাত বা কেনেকুৱা মানুহবিলাক সেই এটা ভয় কৰে সেইকাৰণে আৰু ঘৰৰপৰা মৰমবিলাকো হেৰি কৰি যায় সেইবোৰে আৰু